লক্ষী ষ্ট'ৰ হয়নে হেল্ল' অঁ অঁ এই মই আপোনাৰ দোকানৰ পৰা এই আজি চাৰিদিনমানৰ আগত মানে বস্তু কেইপদমান আনিছিলোঁ অঁ এই চাউলো আনিছিলোঁ এবিধ তাৰ লগতে মই বাচমতি বিচাৰিছিলোঁ নাপালোঁ আৰু আৰু কি কি আছে বাৰু

অঁ অঁ অঁ অঁ এই কণ জহাটো পাম নেকি বাৰু হয় হয় অঁ ঠিক আছে মই পাঁচ কেজি আনিম ৰেটটো কেনেকৈ বাৰু কেজি নব্বৈ টকাকৈ ন অঁ অঁ অঁ অঁ অঁ ঠিক আছে পাঁচ কেজি পামনে অঁ ঠিক আছে হ'ব দিয়ক আৰু কি কি পাম বাৰু অন্য়ান্য

অঁ জলপানৰ ঠিক আছে অঁ মই বাৰু অঁ বিহু সময়ত বিশেষকৈ দৰকাৰ হয় আৰু

অঁ ঠিক আছে হ'ব অঁ ধন্যবাদ